হেল্ল' স্বাগত ৰেষ্টুৰেণ্ট হয়নে অঁ মই এই এই ভেপৰাৰ পৰা কৈছিলোঁ মোক এনেকে চাওমিন দুই প্লেট আৰু ম'ম' দুই প্লেট পোলাও এক প্লেট আৰু চিকেন দুই প্লেট অৰ্ডাৰ কৰিব পাৰিবনে মই দুটা বজাৰ আগতেই মই বিচাৰিছোঁ এনেও মোৰ মই পইছাটো মই অনলাইনতে ট্ৰেন্সফাৰ কৰিম আৰু কিন্তু মোক দুটা বজাৰ আগতেই লাগিব